মোৰ প্ৰিয় কাম হৈছে বিভিন্ন ধৰণৰ ছুৱেটাৰ গোঁঠা আৰু হাতেৰে চিলাই কৰা এই কামখিনি মোৰ ইমানেই প্ৰিয় যে এই কামখিনি কৰিবলৈ মই চৌব্বিছ ঘণ্টাৰ সময়খিনি খুব সুন্দৰকৈ ভাগ কৰি লওঁ যিহেতু আমাৰ হাতত কামৰ বাবে সময় থাকে প্ৰায় ষোল্ল ঘণ্টা বাকী সময়খিনি আমাক বিশ্ৰামৰ কাৰণে দা প্ৰয়োজন এই ষোল্ল ঘণ্টাৰ ভিতৰত মই মোৰ যিখিনি দ্বায়িত্ব পৰিয়ালৰ প্ৰতি যিখিনি মোৰ কৰ্তব্য কৰণীয় এই সকলোখিনি সময়মতে কৰি উঠিও মোৰ অতি আগ্ৰহৰ বিষয় এই গোঁঠা বা চিলাই কৰা কামটো নিজৰ সময়খিনি মই খুব সুন্দৰকৈ নিজকে নিয়োজিত কৰি ৰাখোঁ নিজকে নিয়োজিত কৰি ৰাখিবলৈ হ'লে মানুহে যিকোনো প্ৰকাৰে সময়খিনি মিলাই ল'ব পাৰে এই কথাটো মই খুব ভিতৰৰ পৰা অনুভৱ কৰোঁ অনুভৱ কৰোঁ বাবে মই এই কামখিনি সদায় কৰি আহিছোঁ আৰু গোঁঠা কামটো এইকাৰণেই প্ৰিয় যে সৰু ল'ৰা ছোৱালীৰ ছুৱেটাৰ এটাই হওক বা ডাঙৰৰ বাবে বনোৱা এটা কাৰ্ডিগান বা এটা শ্ৰাগ বা ল'ৰাসকলে ভালপোৱা যুৱ প্ৰজন্মৰ প্ৰিয় হুডী এই সকলোবোৰ বস্তু নিজৰ হাতেৰে নিজৰ কল্পনাৰে ঊল সূতা আৰু যিকেইডাল গোঁঠিব পৰা কুৰ্চাৰে গোঁঠিব পাৰি বা শলাৰে গোঁঠিব পাৰি সেই দুটা বস্তুৰে আপুনি নিজৰ সপোনখিনিক নিজৰ প্ৰিয় ৰংখিনিক একেলগ কৰি এটা এটা পোছাক আপুনি সৃষ্টি কৰিব পাৰে এই কামখিনি সেইকাৰণেই মই ভাল পাওঁ আৰু চিলাই কামটোতো কিমান প্ৰিয় তাক বুজাই ক'বই নোৱাৰোঁ বিভিন্ন ধৰণৰ পোছাক নিজে তৈয়াৰ কৰি পিন্ধা তাত ফুল বাছি লোৱা নিজৰ ইচ্ছামতে ৰঙেৰে সজাই লোৱাটো এটা পৰম মানসিক সন্তুষ্টিৰ কাম আৰু এই কামখিনি কৰিবলৈ সময় উলিওৱাটো বিশেষ টান নহয় সময় উলিয়াবলৈ হ'লয় উলিয়াবলৈ মানুহক সদায় নিজৰ আগ্ৰহ আৰু কিছু বুদ্ধিৰ প্ৰয়োজন হয় এই কামখিনি কৰিবলৈ কোনো ধৰণৰ নিৰ্দিষ্ট ট্ৰিক্ছ বা কৌশল নালাগে আচলতে এই কামখিনি কৰিবলৈ নিজৰ মনোবলেই যথেষ্ট এই কামবোৰে আমাক মানসিক সন্তুষ্টি দিয়ে আৰু সকলোতকৈ ডাঙৰ কথা হৈছে অৰ্থনৈতিক যি স্বাৱলম্বিতাৰ কথা আমি প্ৰায় শুনো সেই অৰ্থনৈতিক স্বাৱলম্বিতা এই গোঁঠা কাৰ্য বা চিলাই কাৰ্যৰে আমি নিজকে সেইটো পৰ্যায়লৈ আনিব পাৰোঁ আৰু সমাজত ইয়াৰ বাবে আপোনাৰ নিশ্চিতকৈ হস্তশিল্পৰ কাম যদি আপুনি জানে নিশ্চিতকৈ আপুনি সমাজত এখন সুন্দৰ সন্মানৰ আসনো পায় এই কথাখিনিয়ে মোক যথেষ্ট অনুপ্ৰাণিত কৰে বাবে মই চিলাই কৰা আৰু গোঁঠা কামটোত নিজকে নিয়োজিত কৰি খুব ভাল পাওঁ